মই মোৰ বাগিচাখনত প্ৰায় ৰাতিপুৱা ফুলৰ তলবোৰ চাফ চিকুণ কৰোঁ আৰু সময় পৰিমাণে সাৰ জাবৰ দি গছজোপা শ্ৰীবৃদ্ধি কৰোঁ ইয়াৰ লগতে কেতিয়াবা পোক পৰুৱা লাগিছে নেকি তাকো চাওঁ যদি পোক পৰুৱা লগা যেন দেখা পাওঁ তেতিয়া ভালদৰে আকৌ ফুলজোপা ভাল হ'বলৈ কিছুমান মেডিচিন দিওঁ আৰু ইয়াৰ লগতে কেতিয়াবা কলমো দিওঁ গছ গছনি কলম কৰিলে বা ফুলবোৰ কলম দিলে কেতিয়াবা দেখিবলৈ শুৱনি হয় আৰু ডাল পাতবোৰ কাটিলে কেতিয়াবা গছজোপা বাঢ়িবলৈ বা দেখিবলৈ আকৌ শুৱনি হৈ পৰে